গৰু ছাগলীৰ মল মূত্ৰবোৰ সাধাৰণতে কোনো এটা গাঁত খান্দি নতুবা পানী নপৰা জেগাত ৰাখি বহু দিনৰ পাছত তাক ৰ'দত শুকুৱাই অথবা গাঁতত থকাৰ পাছত তেওঁলোকৰ এটা আবদ্ধ কৰি ৰাখিব লাগিব কোনো হাৱা মানে বতাহ নোপোৱা বতাহ পানী নোপোৱাকৈ তাক ৰখাৰ পাছত যেতিয়া সি তাক গেলিব গেলাৰ পাছত সেই বস্তুখিনি ৰ'দত উলিয়াই শুকুৱাই অলপ ভাঙি ভাঙি গুড়ি কৰি যথেষ্ট ধৰণৰ উপকৃত হ'ব পৰা যায় যেনে বেঙেনা কবি বিলাহী এনেকুৱা ধৰণৰ খেতিত সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি